অঁ বাইদেউ সেয়া আপুনি আপুনি মই আপোনাৰ এজন মানুহৰ পৰা নাম্বাৰটো পালোঁ আপুনি কিবা বিজনেচ কৰিম বুলি কৈছিল বোলে অঁ এতিয়া আপুনি পইচা বিচাৰি আছিল নেকি

অঁ অঁ এতিয়া কিমান মানে অঁ আমি তেনেকৈ দিওঁ আমি দিওঁ কিন্তু মানে বিজনেছ কৰিলে এনেকৈ পইচা আমি ইনভেষ্ট কৰোঁ এতিয়া আপুনি কিহৰ বিজনেছ কৰিব অঁ অঁ এতিয়া কাপোৰ দোকান দিব নে কিবা তেনেকৈ অঁ অঁ এতিয়া আপুনিতো ষ্টাৰ্ট দিবহে আগতেতো কৰা নাই কেতিয়াও

অঁ এতিয়া আপোনাক পইচাৰ প্ৰয়োজন হৈছে অঁ আপুনি এনেই কিমানমান পইচা বিচাৰে অঁ এক লাখমান আমি অঁ আমি আপোনাৰ বিজনেচটো চাই এক লাখৰ ওপৰো দিব পাৰিম যদি আপোনাৰ ভাল সেই হয় অঁ অঁ সেইটো হয় এতিয়া আপুনি মোক কেনেকৈ বুজাব মানে পইচাটোতো মই আপোনাক দিম চিয়'ৰ কিন্তু দিব হয় আমিতো দছ টকাকৈ দিওঁ অঁ অঁ অঁ অঁ আপোনাক অলপ চাই চিতি মিলাই দিম আৰু মিলাই দিব পাৰিম কিন্তু আপুনি আমাক লাভটো কেনেকৈ দিব আপোনাৰতো আপুনি পইচাটো দিলোঁ আমিতো অলপ লাভো বিচাৰোঁ এনেই বিজনেছটো এনেকৈ চলে লাভ লোকচানৰ মাজত বা অকল সুত মানে পইচাটো ইণ্টাৰেষ্টৰে দিয়া নহয় লাভো এটা লাগে আমাক এনেকৈ কিবা দিম বুলি ভাবিছেনে আপুনি অঁ অঁ অঁ অঁ অঁ অঁ অঁ আমি যিমান অঁ সেইটো আমি ধৰি দিম আমি যিমান কৰিছোঁ এতিয়ালৈকে আমি যি যিখিনি বিচাৰিছোঁ লাভটো আমি পাইছোৱে এতিয়া আপুনি দিব পাৰেনে নোৱাৰে বা তেনেকৈ এদিন আমি আপোনাক লগ ধৰোঁ নেকি লগ ধৰি আমি এদিন আলোচনা কৰোঁ আমি ঘৰত ঘৰত অঁ আমি ঘৰত যাওঁ যাই আপোনাৰ কি বিজনেছ কি কথা চাই চিতি তেনেকৈ আমি কিমান দিব পাৰে নোৱাৰে আমি তেনেকৈ আলোচনা কৰি আমাৰ মানে পইচাটো আপোনাক দিব পাৰিম হাতে হাতে এতিয়া একো মাল উঠোৱা নাই অঁ হ'ব আমি যাম আপোনাৰ এড্ৰেছটো আপোনাৰ পৰা লৈ আপোনাৰ ঘৰত যাম কিন্তু আপুনি এতিয়ালৈকে কিবা মাল উঠাইছে নেকি নিজৰ ফালৰ পৰা মানে কিবা মাল উঠাইছে নেকি মানে কাপোৰ চাপোৰ আনিছে নেকি কৰ'বাৰ পৰা নিজৰ পইচাৰ পৰা অঁ অঁ অঁ আচ্ছা অঁ বুজি পাইছোঁ অঁ এদিন এটা কাম কৰোঁ আমি ৰবিবাৰ লৈ আমি ঘূৰি থাকোতো ফিল্ডে ফিল্ডে ৰবিবাৰ লৈ এদিন আপোনাৰ তাত যাওঁ আপোনাৰ এড্ৰেছ লৈ আমি ভালকৈ মিলি আলোচনা কৰোঁ অঁ আপুনি আগতেই যেনেকুৱা কৰি আছিল কৰিছিল নহ্ বিজনেছ কিন্তু ডাঙৰ কৰা নাছিল আৰু এতিয়া ডাঙৰ কৰিব বিচাৰিছে অঁ আচ্ছা ঠিক আছে হ'ব দিয়ক আমি এদিন লগ হ'ম অঁ ঠিক আছে